হয় মই বজাৰৰ পৰা এখন বিচনা চাদৰ লৈছিলোঁ বিচনা চাদৰখন কটনৰ বুলিয়ে আনিছিলোঁ কিন্তু এতিয়া ধোলত গুটি গুটি হৈছে আৰু ৰং যায় ইমান ভাল নহয়